অঁ হয় এই কি কৰিম আৰু পাকঘৰতে আছোঁ দিয়ক এই বিহু পাইছেহি নহয় বহাগৰ বিহুটি তাকে বিভিন্ন ধৰণৰ পিঠা বনাব লাগে এই ভাপত দিয়া পিঠা টেকেলি মুখ মুখত দিয়া তাৰপিছত পিঠা বনাবলৈ লৈছোঁ চাওঁ কি কেনেকৈ কৰোঁ অঁ টেকেলি মুখ মুখত দিয়া পিঠা সেইয়া আপোনাৰ লাহী চাউলৰ বনায় লাহী চাউলৰ বনায় চাউলখিনি তিয়াই থ'ব লাগে প্ৰথমতে তিয়াই পেলাই আপোনাৰ ধৰক ঢেঁকী থাকিলে ঢেঁকীত খুন্দিব লাগে নহ'লে মিক্সিত খুন্দিব পাৰে মিক্সিত খুন্দি চালি মেলি ল'ব পাৰে লৈ পেলাই আকৌ সেই পিঠাগুড়িখিনি পাতলকৈ পানী ছটিয়াই পেলাই মিহলাই ল'ব লাগে মিহলাই লৈ পেলাই আপুনি আকৌ অকণমান সেৰেঙা চালনিত সেইখিনি চালি ল'ব লাগে লৈ পেলাই চালি পেলাই ধুনীয়াকৈ বাচন এটাত চালি পেলাই ল'ব লৈ পেলাই সেইখিনি আৰু আপুনি পাতল কি কাপোৰ বুলি কয় মখমল কাপোৰ নে মলমল কাপোৰ সেই কাপোৰটোৱে এই কেটলি ঢাকনিখন কেটলি ঢাকনিখনত পিঠাগুড়ি অকণমান অকণমান লৈ এতৰপ বনাব তাৰপিছত গুড় তিল এনেকৈ মিহলাই পেলাই দিব তাৰপিছত আকৌ এতৰপ দিব আকৌ তিল গুড় মিহলোৱাখিনি দিব এনেকৈ কৰি পেলাই তাৰপিছতে সেই কাপোৰখন হেৰি কৰিব মেৰিয়াই দিব মেৰিয়াই পেলাই কেটলি মুখত দি দিব দি পেলাই সেনেকৈ লাহে লাহে সিজি যাব সিজি যাব সিজাৰ পাছত আৰু আপুনি সেইটো উঠাই পেলাই নমাই থ'ব নমাই পেলাই পৰিবেশন কৰিব পাৰিব খাবলৈ বহুত ভাল গৰমে গৰমে খালে আৰু ভাল হয় হয় হয় ভাল হ'ব আহিব কেতিয়াবা পিঠা খাবলৈ আহিব ভাপত দিয়া পিঠা